পানী মোক বুলি নহয় সকলোকে প্ৰয়োজন ৰাতিপুৱা শুই উঠাৰপৰা পানীৰ প্ৰয়োজন মানৱ দেহত ৰাতিপুৱা শুই উঠি প্ৰথমে মুখ ধুওঁতেও পানীৰ প্ৰয়োজন ব্ৰাছ কৰোঁতেও পানীৰ প্ৰয়োজন ৰাতিপুৱা শুই উঠি দুগিলাছ পানী খাওঁ তেতিয়াও পানীৰ প্ৰয়োজন দিনটোত প্ৰায় পাঁচ ছয় লিটাৰ পানী খোৱা হয় তাৰ পাছত আৰু বিভিন্ন সময়ত মোক পানীৰ প্ৰয়োজন দিনটো ধৰা ৰাতিপুৱা শুই উঠি গা ধুলো বেলেগ কথানো কি ক'ম লেট্ৰিনলৈ গ'লেও পানীৰ প্ৰয়োজন কাপোৰ ধোৱা আছে দিনটোত প্ৰায় কাপোৰ ধুবলগীয়া হয় গাড়ী মটৰৰ কথা আছেই আৰু গাড়ী মই ব্যৱহাৰ কৰা বাহনখন কেতিয়াবা ধুও তেতিয়াও পানীৰ প্ৰয়োজন কিবা এটা চফা কৰিবলৈ জোতা পেন কাপোৰ ভাতৰ লগত ভাত ৰান্ধিবলৈ পানীৰ প্ৰয়োজন চবজি ভাত খাওঁতে পানীৰ প্ৰয়োজন মুঠতে মানৱ দেহত পানীৰ প্ৰয়োজন বহুতো প্ৰয়োজন পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰো বিভিন্ন বস্তুবোৰ কি কি ব্যৱহাৰ কৰিছে পানী মই কাপোৰ ধোৱাত ব্যৱহাৰ কৰো গা ধোৱাত ব্যৱহাৰ কৰো খাবলৈ ব্যৱহাৰ কৰো প্ৰায় দিনটোত মই তিনি চাৰি লিটাৰ পানী খাওঁ মোৰ ৰাতিপুৱা শুই উঠি মুখখন ধুওতেও পানী ব্যৱহাৰ কৰিবলগীয়া হয় ব্ৰাছ কৰি পানী ব্যৱহাৰ কৰিব লাগে চাহ খাওঁ মই চাহৰ লগত পানী খাওঁ ভাতৰ লগত পানী খাওঁ আৰু নিয়মিতভাৱে মই প্ৰায় মই দিনটোত তিনি চাৰি লিটাৰ খোৱা পানী ব্যৱহাৰ কৰো কাপোৰ ধুওতে প্ৰায় মোৰ দিনটোত দিনটোত মই প্ৰায় কাপোৰ জোতা পেন চেণ্ডেল ব্যৱহাৰ কৰো যিহেতু মই এজন গাঁৱলীয়া মানুহ ৰাস্তা পদূলিয়ে অহা যোৱা কৰোঁতে ধূলি মাকতি যেতিয়া দেখিছোঁ কিছুমান একে মোক হাত ভৰি ব্যৱহাৰ ধুবলৈও পানী ব্যৱহাৰ কৰোঁ কেতিয়াবা ধূলি মাকতি অৱস্থাত বাহনবোৰ ধুবলগীয়া হয় তেতিয়াও পানী ব্যৱহাৰ কৰোঁ মুঠতে মোৰ এটাই গা ধুওঁতেও পানী ব্যৱহাৰ কৰোঁ প্ৰায় গা ধোৱা কাপোৰ ধোৱা আদি বিভিন্ন সময়ত প্ৰায় মই দুশ লিটাৰ পানী ব্যৱহাৰ কৰোঁ হয়তো বেছি হ'ব কিন্তু কম নহ'ব মই মুঠতে মানৱ দেহত পানী অবিহনে জীয়াই থকা অসম্ভৱৰ কথা

তেনেকৈয়ে দিনটোত পানীৰ প্ৰয়োজন আৰু মোক প্ৰয়োজন আৰু মই ব্যৱহাৰ কৰোঁ পানী পানী অবিহনে মই জীয়াই থকাটো নহ'ব পানী অবিহনে কোনো মানৱ জাতিয়ে নহয় জীৱ জন্তু কোনো জীয়াই থাকিব নোৱাৰে পানী আমাক লাগিব পানী মোক পানী আপোনাক দিনটোত পানীৰ প্ৰয়োজন হোৱা বিভিন্ন বস্তুবোৰ বস্তুবোৰ মই খোৱা পানীত ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন কাপোৰ চাপোৰ ধুবলে ব্যৱহাৰ কৰোঁ জেনেৰেলি ইমানে আৰু আৰু কিমাননো পানী অবিহনে নহ'ব জীৱন আমাৰ